এনে কোনো ধৰণৰ স্থানীয় টোৰ গাইড বা সেৱা প্ৰদানকাৰী আমাৰ অঞ্চলত নাই আমাৰ স্থানীয় মানুহখিনিক যদি আপুনি সুধে ফুৰিবলৈ আহি তেওঁলোকে আপোনাক খুব ভালকৈ গাইড কৰিব বুলি মই ভাবোঁ তেওঁলোক বহুত কাইণ পাৰচন হয় গতিকে আপোনালোকে সুধিলে তেওঁলোকে উত্তৰ দিব যিকোনো বিষয়ক লৈ আমাৰ দৰং অঞ্চলটোৰ বিষয়ে গতিকে বাকী নিৰ্দিষ্টভাৱেতো তেনেকুৱা কোনো গাইড এতিয়ালৈকৈ নাই আৰু আমাৰ আমাৰ অঞ্চলত বিশেষকৈ অসমীয়াটো বেছিকৈ চলে অসমীয়াটো বেছিকৈ চলে গতিকে সেইটোতে আপুনি কথা পাতিব পাৰে আজিকালি যিহেতু নৱপ্ৰজন্মৰ মাজত ভালকৈ শিক্ষিত ল'ৰা ছোৱালীখিনিয়ে ভালদৰে ইংলিছ আৰু হিন্দীতো ক'ব জানে গতিকে আপোনালোকে আহিলে ইংলিছ বা হিন্দীতো কথা পাতিব পাৰে গতিকে সেইকেইটাতে আপোনালোকে বেছিকৈ গম পাব যে ইংলিছ হিন্দী আৰু অসমীয়া বাকী কিছুমান অঞ্চলত জনজাতি লোক আছে গতিকে তেওঁলোক স্থান অনুসৰি তেওঁলোকৰ কিছুমানৰ ভাষাটো বেলেগ বেলেগ হয় গতিকে সেইকেইটা অঞ্চলত তেওঁলোকৰ নিজৰ স্থানীয় ভাষাটো তেওঁলোকে ক'ব পাৰে আপোনালোকক গাইড কৰিব পাৰে